মোৰ বৰ্তমান জীৱনৰ চবতকৈ ডাঙৰ সফলতা হৈছে মই বেংকত মানে চাকৰিটো যে পালোঁ সেইটো মোৰ জীৱনৰ মানে চবতকৈ ভাল লগা এটা অভিজ্ঞতা আৰু মোৰ বহুত আটাইতকৈ এইটো মানে মই গৌৰৱ অনুভৱ কৰোঁ এইটো কাৰণে মই দুবছৰ মানে ওতঃপ্ৰোতভাৱে চেষ্টাৰ ফলত মই বেংকত চাকৰিটো পালোঁ আৰু বেংকত চাকৰি কৰা মোৰ এটা আগৰ পৰাই মোৰ এটা লক্ষ্য আছিল বেংকত চাকৰি কৰা মানে বহুত গৌৰৱান্বিত অনুভৱ কৰোঁ এইটো কাৰণতে কৰোঁ যে বেংকত কাম কৰিলেই আপনাৰ যিটো মানে দেশৰ যিটো অৰ্থনৈতিক ক্ষেত্ৰত জড়িত হোৱা যায় তো মোৰ সেইটো বস্তু বহুত ভাল লাগে এইটো বস্তু এইটো অৰ্থনীতিৰ যিটো অৰ্থনীতিৰ লগত জড়িত হৈ কিনে কাম কৰিব পাৰি দেশৰ তাৰ লগতে যিটো চিভিল ছাৰ্ভিছ মানুহৰ লগত এইটো কমিউনিকেট কৰিব পাৰি মানুহৰ লগত জেনেৰেল মানুহৰ লগত কথা পাতি চাব পাৰি কথা বতৰা পাৰি প্লাছ সুবিধা পাতিও বহুত আছে চাকৰিটো বহুত চে চেইফ চাকৰিটো বহুত ছিকিউৰ বহুত মানে এটা ভৱিষ্যতটো সুৰক্ষিত আছে তো মই এই চাকৰিটো কৰি মোৰ এইটো কাৰণতে মই বহুত গৌৰৱ অনুভৱ কৰোঁ